পশুপালনৰ লগত সংগতি ৰাখি আমি যেনে গৰুৰ গাখীৰৰ আমি ব্যৱসায় কৰিব পাৰোঁ এক লিটাৰ গাখীৰত যদি আমাৰ ষাঠি টকা হয় তেতিয়াহ'লে আমাৰটো বহুতেই সেইবিলাক লাভৱান হয় গৰু গাখীৰৰপৰা যেনেধৰণে পেৰা কেক আদি কিবাকিবি বনোৱাও হয় আৰু মানে গৰু গাখীৰ বহুতো উপকাৰী আমি এক এপোৱা বা এক লিটাৰ গাখীৰ আমি কিনি খোৱাতকৈ যদি ঘৰতে উপাৰ্জন কৰি বা হেৰি কৰি খাব পাৰোঁ তেতিয়া বহুত আমাৰ লাভ হয় আৰু আমাৰ এজনীতকৈ যদি অধিক গাই যদি আমি পুহিব পাৰোঁ তেতিয়া আমি গাখীৰ ব্যৱসায়টো কৰিব পাৰোঁ ব্যৱসায়ৰ গাখীৰ ব্যৱসায়ৰ লগতে আমি ঘৰখনৰ মানে উন্নতি পথত আগবাঢ়িব পাৰোঁ আমি চৰকাৰী চাকৰি বা এনেকৈ হেৰিলৈ আশা নকৰি নিজে যদি আমি পশুপালন কৰি পেলাই আগবাঢ়ি যাব পাৰোঁ আমাৰ যথেষ্ট লাভৱান হয় আমি এতিয়া ছাগলী বা মুৰ্গী হাঁহ এনেকৈ পেলাই যদিও আমি যথেষ্ট পৰিমাণে পুহিব পাৰোঁ সেইবিলাক কাটিও আমি মাংস হিচাপেও বিকিব পাৰোঁ সেই মাংসও আজিকালি বহুত দাম গতিকে আমি কিনি খোৱা মাংসতকৈ যেতিয়া আমি ঘৰৰ ফেচ বস্তুটো খাওঁ আমাৰ বহুত উপকাৰো আহে আৰু আমি এইবিলাক নিজেই বিক্ৰী কৰি লৈ পেলাই যিবিলাক আমাৰ লাভ হয় সেইবিলাক আমাৰ ল'ৰা ছোৱালী পঢ়োৱাৰপৰা ধৰি ঘৰখনৰ যি য'ত যাৱতীয় বস্তু লাগে সকলোবিলাক আমি সেই জীৱ জন্তুবিলাকৰ ব্যৱসায়ৰ যোগেদি পাব পাৰোঁ আমি যদি দহজনী বা বাৰজনী মুৰ্গী পুহোঁ সেই মুৰ্গীজনীয়ে কেইজনীয়ে যদি এজনী মুৰ্গীয়ে এটাকৈ দিনে আমি এতিয়া দহজনী দহটা একেলগে বিকিব পাৰোঁ দহ পোন্ধৰং এশ পঞ্চাছ টকা আমাৰ একেদিনায়েই আহিব সেইকাৰণে আমি পশুপালনৰ লগত সংগতি ৰাখি এই ব্যৱসায় যদি আমি কৰি যাব পাৰোঁ আমাৰ আগলৈও উন্নতি হোৱাৰ মানে উন্নতি হয় হ'ব বুলি আমি ভাবোঁ আৰু এইবিলাক জীৱ জন্তুৰ কাৰণে আমি বহুত কষ্ট কৰোঁ আমি জীৱ জন্তুৰ অবিহনে আমাৰ গাঁৱলীয়া মানুহৰ কোনোৱেই মানে হেৰি কোনোৱে মানে সাৰ্থক নাই বুলি ক'ব পাৰি পশুপালনেই যদি নাথাকে গৰু বা ছাগলী বা হাঁহ কুকুৰা আমাৰ গাঁৱত এইবিলাক নাথাকে তেতিয়াহ'লে আমাৰ বহুতেই অসুবিধা হৈ পৰে কেতিয়াবা আমি আমাৰ আজিকালি বস্তুৰ দাম যিমান আমি যদি মাংস বা কণী বিক্ৰী বা আমাৰ এতিয়া বিশেষকৈ মাইকী মানুহৰ লাগতিয়াল বস্তু গাত ঘঁহাৰপৰা মুখত ঘঁহাৰপৰা ধৰি যিমানে বস্তুবিলাকৰ দাম হৈছে আমি যদি মাংস বা কণী বিক্ৰী সেইবিলাকৰ যোগেদিও আমি উপকৃত হ'ব পাৰোঁ গতিকে আমি পশুপালনৰ লগতেই মিলাই এই ব্যৱসায়ো আমি কৰি যাব পাৰোঁ তেতিয়া আমাৰ বহুত উপকৃত হয় আমি নিজেই চলি যাবলৈও কোনো অসুবিধা নহয় আমি এইবিলাক সদায়ে কৰি যাম কৰি আছো আৰু আমি এই মাংসৰ ব্যৱসায় বা কণীৰ ব্যৱসায় আমি নিজে নিবিকিলেও আমাৰ ওচৰৰ দোকানবিলাকত আমি দিও তেনেকৈও আমি বিকিব পাৰোঁ সেইকাৰণে আমি পশুৰ লগত সংগতি ৰাখি এইবিলাক আমি বহুত লাভৱান বুলিয়েই ভাবোঁ গতিকে আমি পশুপালন কৰাটোৱেই আমাৰ কাম্য